অ' আহিলি ন অ' তাকে মিলাই মেলি আনিছ নহয় অ'

অ' হ'ব হ'ব সেইটো তই হেৰি কৰিবি বুজিছ সেইটো টেঙা দিয়ে বনা দাদাৰ গাটো অলপ ভাল নহয় নহয় পেটটো পেটটো অলপ বেয়া হৈ আছেটো সেইটো টেঙা দি পেলাই বনা অ' ঔটেঙা ঔটেঙা ঢেকীয়াও আছে নহয় ঢেকীয়াও আছে হ'বলা কেডালমান ফ্ৰীজতে চাবিচোন ঢেকীয়াকেইডালমান আছে বুইছ অ' ঔটেঙা অ' অ' সেইটো অ' অ' অ' অ' অ' অ' হ'ব আৰু অকণমান মচুৰ দালি অকণ হা অ' অ' দাদাই খাই ভাল পায় ঢেকীয়া ভাজি অকণমান ঢেকীয়া ভাজি দিলেও হ'ল তেল বেছি দিব নালাগে কিন্তু দেই শাকত আৰু অকণমান এই হেৰি কাচকল আছে যে কাচকল অকণমান সিজাই পেলাই পিটিকা অকণ বনাই দিবি অকণমান গৰম তেল কাঢ়ি লৈ পেলাই ভাল লাগিব নহৰু দুটামান দি দিব লাগে তেলত গৰম তেল অকণ অ' অকণ সিজাই ল'ব লাগিব অকণ সিজাই লৈ পেলাই তাৰপিছত অকণমান গৰম তেল মানে কেৰাহীত গৰম তেল অকণমান দি পেলাই গৰম কৰি নহৰু দুফুটামান দি দিবি দি পেলাই তাৰপিছত সেই কাচকলখিনিৰ ওপৰত দি পেলাই অকণ পিটিকা কৰিবি

অ' অ' অ' সেইটো পিটিকাও ভাল লাগেটো পেটৰ কাৰণে ভাল নহয় অ' অ' অ' ভা অ' ভাতকেইটা বহাই দিলে হয় সোনকালে অ' দাদা আকৌ অফিচলৈ যাব লাগিব নহয় সোনকালে বহা দেই এই জহা চাউল পেটৰ কাৰণে বেয়া নেকি পেতত ধৰিব বুজিছ জহা চাউল নালাগে নালাগে অ' পেটত ধৰিব সেই আছে নহয় আৰু বেলেগ চাউল অ' অ' অ' সেইটো ভাল হয় সেইটো আৰু দাদাৰ কাৰণে ভাল ডায়েবেটিছ আছে নহয় দাদাৰ অ' পাৰিলে দে পাৰিলে দে মাছ অকণ অ' দাদাৰ ছুগাৰ আছে যে অ' অ' মাৰ চাকি দিব লাগিব অ' অ' অ' হ'ব দে আৰু ন বনা দেই ভালকৈ বনা সোনকাল হা এই নালাগে ভুতজলকীয়া দাদাৰ পেটৰ অসুখ ভুতজলকীয়া খালে বেছিকৈ হাগিব অফিচ ক্ষতি হৈ যাব নহয় অ' অ' সেইকাৰণেটো আকৌ কাচকল পিটিকিবলৈ দিছোঁ হ'ব দে হ'ব দে বনা আৰু হা সেই চাৰে নটাত যাবই নটাত যাবই নহয় তই চাৰে ন মানে কি চাৰে নটাত যাব তই নটা মানৰ ভিতৰত দে আৰু বনাই পেলাই অ' হৈ যাব হৈ যাব অ' ঠিক আছে ঠিক আছে হ'ব অ' অ' কমাই দিব লাগিব অ' কমাই দিবি কমাই দিবি অকণ কমাই দিবি অ' অ' অ' হ'ব অ' তেল কমাইয়েই দিব লাগে ও তেল কম খাব লাগে ডায়েবেটিছ মানুহে বেছি এইবিলাক তেন তেল তাৰপাছত নিমখ এইবিলাক খোৱাটো বেয়া কলেষ্ট্ৰল চলেষ্ট্ৰল অ' অলিভ অইল আছে নহয় সেই অলিভ অইল অকণমান দি পেলাই অ' অ' সেইটোকে দি দিলে হ'ব ঠিক আছে অ' অ' অ' হ'ব তই চাই ল'বি আৰু পাকঘৰতে দেই অ' অ'